আমাৰ অঞ্চলত যিবোৰ মানুহ আছে তেওঁলোকে নদীৰ পানী নাখায় কিয়নো নদীৰ পানী এইকাৰণে নাখায় বুলি কৈছোঁ আমাৰ অঞ্চলত যিবিলাক মানুহ আছে সেই মানুহবিলাকৰ প্ৰতি ঘৰ মানুহতে একোটা একোটা দমকলৰ ব্যৱস্থা আছে তেওঁলোকে সেই দমকলৰ পানী খায় সেই দমকলৰ পানী গা ধুৱে কাপোৰ ধুৱে বাচন বৰ্তন ধুৱে আৰু ইয়াৰোপৰি তেওঁলোকে কি কৰে আমি যিটো খাবৰ কাৰণে যিটো পানী লাগে আমি সেই পানীটো তেওঁলোকে প্ৰতিঘৰ মানুহতে তেওঁলোকে ফিল্টাৰ ব্যৱস্থা আছে আমাৰ আৰু ইয়াৰোপৰি আজিকালি কি কৰিছে চৰকাৰে যিটো জল জীৱন মিছন বুলি এটা যি আঁচনি প্ৰস্তুত কৰিছে সেই আঁচনিৰ অধীনত কি কৰিছে প্ৰতিঘৰ মানুহত যেনেকৈ পানীৰ টেপ সংলগ্ন কৰিছে আৰু সেই পানীৰ টেপটোত আমাৰ ৰাতিপুৱা আৰু আবেলি সময়ত দুটা টাইমত আমাক পানী দিয়ে গতিকে সেইটো যথেষ্ট ভাল পানী দিয়ে ক্ষেত্ৰত আমাৰ যথেষ্ট সুবিধা হৈছে আৰু মই ক'ব বিচাৰিছোঁ যে আমাৰ অঞ্চলবিলাকত মানুহে পানীৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হোৱা নাই তেওঁলোকে খাবৰ বাবে যিটো পানী সংগ্ৰহ কৰে সেই পানীটো তেওঁলোকে আমাৰ যিটো জল জীৱন মিছনৰ পানী সংগ্ৰহ কৰে ইয়াৰ উপৰি তেওঁলোকৰ যি দমকল আছে তেওঁলোকৰ আমাৰ প্ৰায়বোৰ মানুহৰ ঘৰতে কি হয় পানীৰ মটৰ আছে সেই মটৰৰ পৰাও পানী তুলি তেওঁলোকে ফিল্টাৰ কৰি থয় আৰু সেই ফিল্টাৰৰ পানীটো তেওঁলোকে খায় আৰু ইয়াৰ উপৰি কি কৰে তেওঁলোকে সেই ফিল্টাৰ পানীৰ উপৰিও তেওঁলোকে সেই পানীবিলাক আকৌ উতলাই লৈ পেলাই খায় যিহেতু আজিকালি গাঁৱৰ মানুহবোৰ ইমানেই সচেতন হৈ গ'ল যে তেওঁলোকে আগৰ মানুহৰ কি হয় আগৰ মানুহবিলাক ইমান সজাগ সচেতন নাছিলে আগৰ মানুহবিলাকে মানে এইটো অপ্ৰিয় হ'লেও সত্য যে আগৰ মানুহবিলাকে পঢ়া শুনাৰ ক্ষেত্ৰত ইমান গুৰুত্ব দিয়া নাছিলে আগৰ দিনৰ মানুহবিলাকে মাত্ৰ খাব লাগে আমি সাধাৰণ জীৱন যাপন এটা কৰিব লাগে তেনেকুৱা এটা ধাৰণা আছিলে কিন্তু বৰ্তমানৰ যি যুগৰ পৰিৱৰ্তন যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহে কি হ'ল আজিকালি যি নপঢ়া নুশুনা অভিভাৱকবিলাকেও তেওঁলোকে কি কৰে আমাৰ অভিভাৱক অভিভাৱকবিলাকে তেওঁলোকে কিন্তু ক বা খ একো এটা চিনি নাপায় কিন্তু তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীৰ প্ৰতি ইমানেই কেয়াৰ লয় পঢ় পঢ়ি ডাঙৰ মানুহ হ গতিকে কিবা এটা আমি তহঁতৰ পৰা পা আশা কৰোঁ গতিকে সেই আশা পঢ়িয়ে তেওঁলোকে বাপেক মাকে যথেষ্ট কষ্ট কৰি ল'ৰা ছোৱালীবিলাকক পঢ়ুৱায় আৰু তেওঁলোকে আজিকালি ইমানেই সচেতন হ'ল যে ল'ৰা ছোৱালীবিলাকৰ কিবা বেমাৰ হ'ব বুলি তেওঁলোকে যথেষ্ট কেয়াৰ লয় ইয়াৰ উপৰি যিটো ক'ভিড আহিছিলে সেই ক'ভিডৰ পিছৰ পৰা মানুহবিলাক আৰু যথেষ্ট সতৰ্ক হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো ক'ভিডৰ ফলত আমাৰ বিশ্ব যথেষ্ট মানুহৰ হানি হ'ল গতিকে সেই হানি বিঘিনিৰ পৰা আমি পৰিত্ৰাণ পাবৰ বাবে আমাৰ মানুহ গ্ৰাম্যাঞ্চলৰ মানুহবিলাকৰ যি সজাগতা সৃষ্টি কৰিব আহিলে সেই সজাগতাই আমাৰ গ্ৰাম্যাঞ্চলৰ মানুহবিলাকক যথেষ্ট উপকৃত কৰিলে বুলিয়ে মই ভাবোঁ গতিকে এই প্ৰশ্নটো উত্তৰত মই ক'ব বিচাৰিছোঁ যে আমাৰ অঞ্চলত বৰ্তমান পৰ্যন্ত মানুহে নদীৰ পানী তেওঁলোকে কোনো ধৰণৰ পানী মানে সেৱন কৰা নাই আৰু এইটো ক্ষেত্ৰত আমাৰ দৃষ্টিগোচৰ এতিয়ালৈকে হোৱা নাই আৰু সম্ভৱ ভৱিষ্যতেও নহয় তেওঁলোকে তেওঁলোকৰ ঘৰত যি দমকল আছে বা তেওঁলোকৰ যি টিউবৱেল আছে বা মটৰ আছে সেইবিলাকৰ পৰা তেওঁলোকে পানী সংগ্ৰহ কৰি ফিল্টাৰ কৰিহে তেওঁলোকে পানী খায়